ভাল ভাল আপোনাৰ ভালনে অ মোৰ বহুতদিন খা খবৰ পোৱা নাই মই এই এওঁক সুধি থাকোঁ আপোনাৰ কথা বোলো লগ পাইছে নেকি বাইদেউক

অ ঘৰতে আছোঁ ঘৰতে অ পাৰি দেখোন ভাল কথা এটাকে আপুনি ক'লে অ

কৈছে ন' অ অ ভাল লাগিব অ অ হয় হয় হয় অ হয় হয়

পাৰিম পাৰিম হয় অ ওম ওম ওম অহ যাম যাম হ'ব ঠিক আছে